আমি বাগিচাসমূহত ব্যৱহাৰ কৰা বস্তুসমূহ হৈছে দা কুঠাৰ কটাৰী খন্তি পানীৰ ড্ৰাম ইস্প্ৰে মেচিন এইখিনি সঁজুলি আমাৰ বাগিচা কামত ব্যৱহাৰ কৰা হয় কোৰখনেৰে আমি প্ৰথমতে বনখিনি চিকুণাই লৈ মাটি চহাই লৈ তাত আমি বিভিন্ন ধৰণৰ গুটি সিঁচা হয় খন্তিখনে যেতিয়া পুলিখিনি ডাঙৰ হ'ব খন্তিখনে খান্দি আনি পেলাই গাঁত কৰি পেলাই আমি ফুল পুলিটো ৰোৱা হয় দাখনে বিভিন্ন ধৰণৰ সা সঁজুলি বাঁহ কাঠ গছৰ ডালসমূহ কাটি আনি পেলাই বেৰা মাৰি পেলাই তাত কুঠাৰখনে মৰিয়াই পেলাই আমি বেৰা মাৰি মৰা হয় আৰু যেতিয়া ফুল পুলিটো অকণমান ডাঙৰ হ'ব তেতিয়া খন্তিখনে ফুলৰ গুৰিবিলাক অকণমান চিকুণাই মেলি তাত অকমান গাঁত কৰি বিভিন্ন ধৰণৰ সাৰ দিয়া হয় যেনে গোবৰ সাৰ পচন সাৰ আৰু যেতিয়া মাটিটো টান হ'ব তেতিয়া আমি হুইল শ্বেয়াৰ এখন পাই সেইখনে আমি মাটিবিলাক চহাওঁ আৰু যেতিয়া ফুলজোপা ডাঙৰ হ'ব তেতিয়া অলাগতীয়াল কিছুমান ডাল ওলাই সেই ডালবিলাক কাটিবৰ কাৰণে আমি এখন ডাঙৰ কেঁচী ব্যৱহাৰ কৰা হয় সেই কেঁচীখনে আমি যিবিলাক মানে ফুল নুফুলে সেই ডালবিলাক আমি কেঁচীখনে সমানকে কটা হয় আৰু কটাৰীখনেও কিছুমান ফুল গছ যদি শুকাই যায় ডাল সেই ডালবিলাকো কটাৰীখনে কাটি পেলায়

ফুলজোপা দেখিবলৈ সুন্দৰ কৰি ৰাখিবৰ কাৰণে সেই ডালবিলাক কাটি দিয়া হয় আৰু পানী দিবৰ কাৰণে আমি হয় মটৰৰ সহায়ত নহ'লে বা পানীৰ ড্ৰামৰ সহায়ত আমি পানী দিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু যেতিয়া ফুলজোপা পোকে ধৰা দেখো তেতিয়া আমি বিভিন্ন ধৰণৰ কীটনাশক দ্ৰৱ্য আদি ইস্প্ৰে মেচিনৰ সহায়ত আমি সেই ফুলজোপাত আমি ইস্প্ৰে মেচিন সহায়তে পানী দি পেলাই ফুলজোপা জীপাল কৰি ৰাখো এইখিনি সামগ্ৰী আমি বাগিচাৰ কামত ব্যৱহাৰ কৰোঁ